মোৰ মতে কইনা বিদায় সময়ত যেতিয়া মাক দেউতাকক সেৱা কৰি ঘৰৰপৰা ওলাই যাবলৈ সেই মুহূৰ্তখিনি বহুত স্মৰণীয় হয় আৰু যেতিয়া কইনাজনীয়ে যেতিয়া কান্দে ন কন্দা টাইমটোত বহুত মানে কি মোক চাপ পেলায় আৰু বেয়াও লাগে দুখো লাগে যিহেতু এজনী ছোৱালী এখন ঘৰ এৰি এখন ঘৰৰ কাৰণে ওলাই গৈছে মাক দেউতাকৰ অন্তৰত বহুত দুখ লাগে এইটোৱে কিন্তু মোক বহুত চাপ পেলায়